পুৱা সাত বজাৰ পৰা টেপৰ পানী দিয়ে আগতে

খোৱাৰ বাবে

গতিকে সেয়াই আৰু টেপৰ পানী হোৱাৰ পৰা আমাৰ সুবিধা হৈছে আৰু টেপৰ পানী বৰ এটা পৰিষ্কাৰ নহয় মোৰ মতে মই ভাবোঁ